হেল্ল' হয় কওক হেল্ল' অ শুনি আছোঁ কওক অ মই গুগলত চাৰ্ছ কৰি থাকোঁতে আপোনাৰ নাম্বাৰটো পালোঁ তাকে মই লখিমপুৰলৈ ফুৰিবলৈ যাম বুলি বিচাৰিছোঁ তাকে ক'ত ক'ত আছে অলপ ক'বচোন ক'ত ফুৰিব পাৰিম হয় হয় হয়

অ থকাৰ সুবিধাৰ বিষয়ে ক'বচোন হয় মই লখিমপুৰলৈ হয় হয় মই লখিমপুৰৰ মোৰ লগত ফেমেলিও যাব গতিকে ভালধৰণে থাকিব পৰা হ'ব তেতিয়াহ'লে

আমি অহা মাহত যাবলৈ প্লেন কৰিছোঁ অ ঠিক আছে অ ধন্যবাদ মই গ'লে আপোনাক কণ্টেক্ট কৰিম থেংক ইউ ধন্যবাদ